গ্ৰীষ্মকাল আহোঁতে যেতিয়া বতাহ বৰষুণ দিলে হয় তেতিয়া গছবোৰৰ ডালবিলাক কাটি পেলাই সাৱধানতা অৱলম্বন কৰা হয় কাৰণ বতাহ বৰষুণ যেতিয়া বাৰিষা কালত বতাহ বৰষুণৰ পৰিমাণ বেছি হয় ধুমুহা আহে তেতিয়া আমাৰ গছ গছৰ গাবোৰ যদি যদিহে ঠুনুকা হৈ থাকে তেতিয়াহ'লে আ ভাঙি পৰি ভাঙিবৰ মানে সম্ভাৱনা বেছি থাকে আৰু গছৰ ডাল ভাঙি পেলাই বিভিন্ন ক্ষতি হ'ব পাৰে মানুহ জীৱ জন্তু আদি মৰিব পাৰে সেইবাবে ঋতুৱে ঋতুৱে আমি গছবোৰৰ যত্ন লওঁ আৰু আমি নিজেই সাৱধানতা অৱলম্বন কৰোঁ ঠাণ্ডা দিনত যিহেতু এনেকুৱা কোনো ধৰণৰ সমস্য়াও নাথাকে আৰু মানুহৰ বা জীৱ জন্তুবোৰক ৰ'দৰ প্ৰয়োজন হৈ পৰে তেতিয়া আমি আ গছৰ ডালবোৰ কাটি ৰ'দ আহিবৰ কাৰণে দিওঁ আৰু গৰমৰ দিনত সাধাৰণতে আমি গছৰ ডালবোৰ যেতিয়া ব'হাগ অহালৈ গঁজালি মেলে সেই ডালবোৰ ডাঙৰ দীঘল ডাঙৰ হৈ গ্ৰীষ্মকালত ছাঁ দিয়ে ছাঁ দি আমাক প্ৰখৰ ৰ'দৰ পৰা বা গৰমৰ পৰা আমাক বচাই ৰাখে